শোণিতপুৰ জিলাৰ উল্লেখযোগ্য ইস্থান বা পৰ্যটক আকৰ্ষণৰ কথা ক'লে প্ৰথমতেই আহি পৰে তেজপুৰৰ বিখ্যাত পাৰ্ক কোল পাৰ্ক অথবা চিত্ৰলেখা পাৰ্ক তাৰ উপৰিও অগ্নিগড় অগ্নিগড় এখন খুব পুৰণি এখন পৰ্যটক ইস্থান বুলি জনা যায় তাৰ উপৰিও বিখ্যাত মহাভৈৰৱ মন্দিৰ কনকলতা পাৰ্ক ইত্যাদিৰ নিচিনা বহুত পৰ্যটক ইস্থল শোনিতপুৰ জিলাৰ তেজপুৰ চহৰত পোৱা যায়